মোৰ জীৱনত মনত ৰৈ যোৱা শিক্ষক ভালেকেইজন আছে তাৰ ভিতৰত মই এল পি স্কুলত শিক্ষক লগ পালোঁ আমাৰ হেমেন ছাৰ দেৱেশ্বৰ ছাৰ এই দুজনৰ কথা খুব মনত পৰি থাকে তেওঁলোকৰ যি শিক্ষা সুন্দৰ শিক্ষা দিছে আৰু আৰু বহুতো শিক্ষকে আছে তথাপিও গোটেইখিনি ভালেই লাগে তথাপিও তাৰ ভিতৰত আমাৰ হেমেন চন্দ্ৰ ৰায় আৰু দেৱেছ সিংহ সেই দুজনৰ নাম মনলে আহে তাৰপিছত আৰু আহে এম ই স্কুলত শশীভূষন নাথ তেওঁৰ শিক্ষা তাৰপিছত আৰু হাইস্কুলত আহি পেলাই কালু ধৰ্মনাৰায়ণ নাথ তেওঁ খুব ভাল লাগা তাৰপিছত আমাৰ দাদা মোৰ নিজৰে দাদা নাম দম্বৰুধৰ বৈশ্য তেওঁ এজন মনত ভাল লাগে তাৰপিছত আৰু কলেজত পালোঁ এইবিলাক মনত ৰৈ যোৱা শিক্ষক তাৰপিছত গৈ গৈ চাকৰি জীৱনত পালোঁ আৰু প্ৰিন্সিপাল সীমান্ত বৰঠাকুৰ তেওঁ এজন শিক্ষকে গতিকে এনেকে শিক্ষক বহুত লগ পাই আছোঁ আৰু চবেই মনত ৰৈ যোৱা এজনৰ বিষয়ে ক'ব গ'লেতো নহ'ব বহুতৰ বিষয়ে ক'ব লাগিব গতিকে কিমানৰ বিষয়ে ক'ম সকলোকে ভালেই লাগে হেমেনচন্দ্ৰ ৰায় এতিয়াও তেখেতে জীৱিত অৱস্থাত আছে তেখেতৰ বয়স প্ৰায় এশ বছৰমানেই হ'ল আৰু দেৱেছ সিংহ তেখেতৰ বয়সো নব্বৈ বছৰৰ উৰ্দ্ধতে হ'ব গতিকে এইবিলাক মানুহ এতিয়া শিক্ষক হিচাপে জীয়াই আছে বহুত ভাল লাগে আৰু এমই স্কুলত যিজন শিক্ষকৰ কথা ক'লোঁ শশী ভূষণ নথ তেওঁ জীৱিত অৱস্থাত আছে কিন্তু সকলোবিলাক শিক্ষকৰ এতিয়া প্ৰায় বাৰ্ধক্যত কালত উপনীত হৈছে সেইটো ভাবি অলপ বেয়া লাগে আৰু সকলো ছাৰেই মৰম কৰিছিলে আমাৰ হেমেনচন্দ ৰায় তেওঁ মৰম কৰিছিলে দেবেশ সিংহ তেওঁ মৰম কৰিছিলে প্ৰত্যেক শিক্ষকৰ পৰা মৰম পাইছোঁ সেইটোৱেই ভাল লাগে আৰু গতিকে এজনৰ বিষয়ে ক'বলৈ গ'লে তেনেকে নহ'ব মই বহুত শিক্ষকৰ কথাই ক'ব লাগে আচলতে তাৰপিছত আৰু প্ৰতিজন শিক্ষকৰ তেওঁলোকৰ যি দক্ষতা সুন্দৰভাৱে শিকায় সেইবিলাক ভাল লাগে মানে মৰমখিনি পালোঁ মৰমখিনি পালে ভাল লাগে তেওঁলোকে সুন্দৰভাৱে ছাত্ৰ এজন আমিও ভাল শিক্ষক এজন বিচাৰি পাওঁ তেওঁলোকেও হয়তো কিবা বিচাৰি পায় গতিকে সেইটোৱে আৰু আমাকো নিশ্চয় ছাত্ৰ হিচাপে তেওঁলোকে মৰম কৰিছে যিহেতু তেওঁলোকৰ মৰম পাইছোঁ তাৰমানে হয়তো আমিও ভাল ছাত্ৰই আছিলোঁ তেনেকুৱা এটা অনুভৱ হয় তাৰপিছত আৰু এল পি স্কুল এম ই স্কুল হাই স্কুল কলেজ সকলোতে শিক্ষকসকলৰ মৰম চেনেহ পালোঁ আৰু এই মৰম চেনেহে আৰু তেওঁলোকৰ প্ৰতি আমাৰ যি আন্তৰিকতা শ্ৰদ্ধা ভক্তি এইখিনিৰ কাৰণে ভাল লাগে তেওঁলোকেও হয়তো মৰম কৰে তেওঁলোকক যথেষ্ট সন্মানৰ চকু দি চাওঁ সন্মান দিওঁ আৰু ভাল ভাল শিক্ষক তেওঁলোকে সুন্দৰভাৱে অকল শিক্ষাই দিছে তেনেকুৱা নহয় এজন অভিভাৱকৰ দৰে তেওঁলোকে আছিল প্ৰতিটো সময়ত প্ৰতিটো মুহূৰ্তত আৰু শিক্ষক মানে গুৰু গতিকে গুৰু শিক্ষকৰ আমাৰ যি সম্পৰ্ক সেই সম্পৰ্ক লৈ মোৰ ভাৱ হয় মাজে মাজে আৰু ভাল লাগে ভাবিলে ভাল লাগে তেওঁলোকৰ কথা সকলো শিক্ষকেই ভাল তাৰ ভিতৰত মই যিকেইজনৰ নাম ক'লোঁ তেওঁলোকক নামটো মোৰ অতি সহজতে মনলৈ আহে তেওঁলোকৰ প্ৰতি থকা মোৰ ভাল ভাৱ ভক্তিভাৱ শ্ৰদ্ধা হ'বৰ কাৰণে আহে যিহেতু তেওঁলোকে বহুত কষ্ট কৰি শিকাইছিল মৰম কৰিছিল কষ্ট কৰি শিকাইছিল সেইকাৰণে তেওঁলোকৰ কথা মনলৈ আহে সহজতে মনলৈ আহে মই এনেকেই ভাবো আৰু এজনৰ বিষয়ে ক'লে মানে ক'লেই নহ'ব এতিয়া মই মানে যিকেইজন মোৰ মনত ভাল লাগে সেইকেইজনৰ নাম মই গ'লোঁ আৰু তেওঁলোকৰ বিষয়ে অলপ অলপ ক'লোঁ এতিয়া আৰু এতিয়া আৰু সকলোৱে ভালে ভালে সেইটোৱে ঠিক আছে